সৰুৰে পৰা মই ৰান্ধি খুব ভাল পাওঁ আৰু খায়ো ভাল পাওঁ উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় আৰু কণ্টিনেণ্টেল খাদ্যৰ ভিতৰত মই উত্তৰ ভাৰতীয় খাদ্য ৰান্ধি বেছি ভাল পাওঁ আৰু খায়ো ভাল পাওঁ দক্ষিণ ভাৰতীয় খাদ্যৰ ভিতৰত ইডলি দ'চা আদি বনাব জানো আৰু খায়ো ভাল পাওঁ কণ্টিনেণ্টেল খাদ্য মই বনাব নাজানোঁ উত্তৰ ভাৰতীয় খাদ্যৰ ভিতৰত ভাত ৰুটি পৰঠা আদি বনাব জানো ৰুটি মই চব ৰুটিৰ লগত মাংসৰ চবজি আদি বুটৰ দালি আদি বনাওঁ আৰু মাছৰ মাছ ৰান্ধোঁ মাছৰ টেঙা আৰু মাংসৰ লগত হাঁহ কোমোৰা বাঁহগাজ আদি ৰান্ধোঁ আৰু পাৰ মাংসৰ লগত কলডিল ৰান্ধোঁ পৰঠাও তেনেকৈ বেঙেনা পৰঠাৰ লগত বেঙেনাৰ চবজি বনাওঁ আৰু সৰুৰে পৰা দেখি আহিছোঁ মাক এইসমূহ বনোৱা আৰু ঘৰত এই এইসমূহেই বনাওঁ